ঘৰত ৰন্ধাৰ সময়ত বিশেষকৈ মই বেছিকৈ ব্যৱহাৰ কৰোঁ যেনেকৈ দুই প্ৰকাৰ বস্তু বেছিকৈ আছে আমাৰ ষ্টিলৰ আৰু কাঁহৰ আৰু পিতলৰ বস্তু আছে তাৰপিছত ৰন্ধা বঢ়াৰ সময়ত সেইটো ব্যৱহাৰ কৰোঁ যেতিয়া আমাৰ চব্জি ৰান্ধো তেতিয়া বিশেষকৈ আমি দু কাঁহৰ ষ্টিলৰ কেৰাহী আৰু লোহাৰ কেৰাহী ব্যৱহাৰ কৰোঁ তেতিয়া আমি এনেকুৱা হয় যে ষ্টিলৰ কেৰাহীত আমি বেছিকৈ ৰান্ধো কিন্তু লোহাৰ কেৰাহীটো কেতিয়াও ৰান্ধো চব্জিখিনি কাৰণ যেতিয়া আমাৰ ডক্তৰে কৈছিল যে আমি শৰীৰত অকণমান লোৰ অভাৱ হৈছে আইৰনৰ অকণমান অভাৱ হৈছে বুলি আমাক কৈছিলে সেইটো কাৰণে মই বজাৰৰ পৰা এটা লোহাৰ কেৰাহী কেৰাহী কিনি আনিছিলোঁ তেনে কেৰাহীৰ পৰা আমি ৰান্ধিব আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা সঁচাকৈ দেখিলোঁ যে দেহৰ পৰা অকমানো লো বৃদ্ধি হৈছে কেলচিয়ামৰ অকণমান কেলচিয়ামৰ ক্ষেত্ৰটো সেই লোটোৱে অকণমান কাম কৰা যেন লাগিছে সেইটো কাৰণে চব্জিৰ ক্ষেত্ৰত প্ৰায় ষ্টিল লোহাৰ কেৰাহী ব্যৱহাৰ কৰোঁ তাৰপিছত ষ্টিলৰো ব্যৱহাৰ কৰোঁ তাৰপিছত তাৰপিছতে হেতা হিচাপে ব্যৱহাৰ কৰোঁ কাঁহৰ হেতা কাঁহৰ হেতা ব্যৱহাৰ কৰোঁ তাৰপিছত তাৰপিছত যেতিয়া সেই ভাত খাবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ ভিতৰত আমাৰ সেই কাঁহী আছে কাঁহীবোৰ কাঁহৰ কাঁহী ব্যৱহাৰ কৰোঁ এক দুটা ষ্টিলৰ আছে কিন্তু কাঁহৰ বেছিকৈ ব্যৱহাৰ কৰোঁ তাত পুষ্টিকৰ গুণটো মই এতিয়া ভালকৈ নাজানো কিন্তু স সকলোৱে কয় বা পৰম্পৰাগতভাৱে কয় সবে ব্যৱহাৰ কৰে কিছুমান মা দেউতাৰ দিনত আইতাহঁতৰ দিনত ব্যৱহাৰ কৰি অহা কিছুমান কাঁহী বাটি এতিয়াও আমাৰ ঘৰত আছে সেইবোৰ প্ৰাচীন কালৰ পৰা আগৰ যুগৰ পৰাই মানে ইহঁতে ব্যৱহাৰ কৰি আহিছিলে আৰু এতিয়াও আমি ব্যৱহাৰ কৰি আছোঁ বস্তুবোৰ বেয়া হোৱা নাই কাঁহৰ বস্তু যিহেতু আৰু আমি বিশ্বাস কৰোঁ যে কাঁহৰ কাঁহত কাঁহৰ থালিত ভাত খালে তাৰ পৰা কিছুমান উপকাৰী গুণ পোৱা যায় বুলি বিশ্বাস কৰা হয় তাৰপিছত তাত খালে মানে কিছুমান বিজাণুও মানে নষ্ট হৈ যায় বিজাণু কিছুমান বিজাণু আঁতৰি যায় বুলি বিশ্বাস কৰা হয় বা শৰীৰৰ কাৰণে ভাল হৈ বুলি কয় সেইটো কাৰণে কাঁহৰ কাঁহি বাটি বিশেষকৈ ব্যৱহাৰ কৰা হয় গিলাচো দুই প্ৰকাৰৰ আছে ষ্টিলৰ গিলাচ আৰু কাঁচৰ গিলাচ এতিয়া ষ্টিলৰ গিলাচবিলাকত বিশেষকৈ আমি পানী খাবলৈ ব্যৱহাৰ কৰা হয় কেতিয়াবা চাহ খাবলৈ ব্যৱহাৰ কৰা হয় কিন্তু যেতিয়া এই ষ্টিলৰ গিলাচবোৰ যেতিয়া কাঁচৰ গিলাচবোৰ যেতিয়া যেতিয়া আমাৰ আমাৰ জনজাতীয় কিছুমান সুৰা খাওঁতে এইটো ব্যৱহাৰ কৰা হয় তাৰপিছত পানী খাওঁতে আৰু কিছুমান পানীয় দ্ৰব্য খাওঁতে কে কাঁচৰ বস্তুবোৰ ব্যৱহাৰ কৰা হয় তাৰপিছত কেটলি ব্যৱহাৰ কৰোঁ চিলভাৰৰ আমাৰ ঘৰত কেটলি আছে চিলভাৰৰ কেটলি আছে সেই চিলভাৰৰ কেটলিতে আমি গৰমপানী কৰোঁ কেতিয়াবা আমি অকল কেটলি বুলি ক'লে আমাৰ কেটলি তিনিটা আছে এটা বাহিৰত পানী দিবৰ কাৰণে জাগৰ দৰে ব্যৱহাৰ কৰা এটা কেটলি আছে তাৰপিছত এটা গৰমপানী কৰিবৰ কাৰণে এটা কেটলিটো আৰু যেনিবা চাহ বনাবৰ কাৰণে এটা কেটলি আছে সেই সেই তিনিটা কেটলি ব্যৱহাৰ কৰি তিনিটা কেটলিয়ে আমাৰ চিলভাৰৰ হয় তাৰপিছত চিলভাৰৰ বিশেষ গুণাগুণটো মই নাজানো কিন্তু তাক অপকাৰী গুণ নাই বুলি জানো সেইকাৰণে সেইবোৰ ব্যৱহাৰ কৰোঁ